ঘৰতে পোৱা বস্তুৰে আমি আমাৰ নিজৰ ছালখনৰ সুৰক্ষা দিব পাৰোঁ যেনেকৈ মহানিম মহানিমৰ পাত যেতিয়া আমি সিজাই তাৰ পানীটোৰে গা ধোওঁ তেতিয়া আমাৰ ছালত যিখিনি বীজাণু থাকে সেই বীজাণুখিনি নাইকিয়া হৈ যায় আৰু তেতিয়া আমাৰ ছালখনৰো যত্ন লোৱা হয় দুই নম্বৰতে এলোভেৰা যিখিনিক আমি ছালকুঁৱৰী বুলি কওঁ সেই ছালকুঁৰৰী অৰ্থাৎ এলোভেৰা এটা বৰ ভাল বস্তু সেইখিনিয়ে আমি তাৰ যিখিনি ভিতৰৰ পদাৰ্থ সেইখিনি ব্যৱহাৰ কৰিলে আমাৰ ছালখন নিমজ হৈ থাকে আৰু ছালখনত যদি কিবা খুটি নাটি থাকে সেইবিলাকো সেই ব্যৱহাৰৰ ফলত লাহেকৈ আমাৰ নাইকিয়া হয়